হেল্ল' অঁ বাইদেউ এইয়া চানফ্লাৱাৰ নাৰ্চাৰী হয়নে বাৰু ফুলৰ বাগান যে অঁ মই এই দুদিনমানৰ আগতে গোলাপৰ মানে আপোনালোকৰ নাৰ্চাৰীৰ পৰা গোলাপৰ ফুলি থকা কলি থকা ধুনীয়াকৈ এনেকুৱাকৈ পোখা মেলা পুলি দুটামান আনিছিলোঁ মনত আছে নাই বাৰু অঁ পাঁচটামান আনিছিলোঁ কিন্তু নাবাছিলে পুলিকেইটা কি কাৰণে নাবাছিলে তাকে বোলো পুলিকেইটা বাৰু অলপ ৰ'দতে আছিলে তথাপিও আকৌ পাঁচটাকৈ পুলি আনিলোঁ এতিয়া আপোনালোকে আকৌ ৰিটাৰ্ণ দিব নেকি

অঁ ফুলত পানী দিছিলোঁ বাৰু সাৰ কি দিব লাগে তাকো নাজানিলোঁ নহয় সেইটো পানীটোও বেছি হ'ব পাৰে নাইবা সাৰ কি সাৰ দিম তেনেকৈও নাজানিলোঁ অঁ অঁ পাঁচটামান আনিছিলোঁ গোলাপ দুটামান আনিম আৰু এতিয়া নতুনকৈ ছিজন ফ্লাৱাৰবিলাক ওলাইছে যে বাগানভেলীয়া নাইবা পিটনীয়া তেনেকুৱা কিবা কিবি দুটামান দিলেও হৈ যাব মই লৈ আহিম অঁ কাইলৈ গ'লে পামনে বাৰু অঁ তেতিয়াহ'লে মই কালিলৈকে যাম আৰু আপুনি কেনেকৈ কি কৰিব লাগে আপুনি ভালকৈ মোক শিকাই পঠিয়াব থেংক ইউ বাইদেউ